আমাৰ বাৰীত বিভিন্ন ধৰণৰ বনদৰৱ পোৱা যায় সেইবিলাকৰ ভিতৰত হৈছে দুৰুণ দুৰুণবনে কি কৰে আমাৰ হজম শক্তিক বৃদ্ধি কৰে আৰু পননুৱা পনুৱা শাকে কি কৰে যে আমাৰ কিছুমান কিছুমান মানুহৰ মধুমেহ মধুমেহ বেমাৰত আক্ৰান্ত হৈ থাকে আৰু সেই মধুমেহ নিয়ন্ত্ৰণ কৰা নিয়ন্ত্ৰণ কৰাত পনোৱা শাকে যথেষ্টখিনি সহায় কৰে আৰু নৰসিংহ ভেদাইলতা মচন্দৰি আদিকে ধৰি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বনদৰৱ পোৱা যায় নৰসিংহ ভেদাইলতা মচন্দৰী এই এই বনৌষধবোৰে বনদৰৱবিলাকে পেটৰ বিভিন্ন সমস্যাক ৰোধ কৰাত সহায় কৰে